অসমীয়া সাহিত্যত প্ৰিয় লেখক বুলি ক'লে সঠিককৈ ক'বলৈ মোৰ টান হয় কাৰণ কিয়নো বহুকেইগৰাকী অসমীয়া লেখকৰ কিতাপ আমি পঢ়ি ভাল পাওঁ তথাপিতো বাল্যকালৰ পৰা অধ্যয়ন কৰা কিতাপসমূহ যদি চাওঁ তেতিয়াহ'লে মই আটাইতকৈ মোৰ প্ৰিয় লেখকজন মই হিতেশ ডেকা বুলিয়েই ক'ব লাগিব হিতেশ ডেকা এগৰাকী অসমীয়া সাহিত্যৰ শক্তিশালী লেখক তেখেতে অসমীয়া সাহিত্যৰ ভঁৰালখন যথেষ্ট চহকী কৰি থৈ গৈছে তেখেতৰ বহু উপন্যাস অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে তাৰ ভিতৰত আমি পঢ়ি ভাল পোৱা আজিৰ মানুহ বৈৰী মানুহ গাঁৱৰ মানুহ আচল মানুহ মাটি কাৰ সুখৰ সংসাৰ তেনেধৰণে আমি বহুত কিতাপ আমি পঢ়িছোঁ তেখেতৰ কিতাপসমূহত ইমান সুন্দৰকৈ নিভাঁজভাৱে গাঁৱলীয়া গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি মানুহৰ আচাৰ ব্যৱহাৰ আচৰণ ফুটি উঠা উঠে সেয়া আমি যথেষ্ট ভাল পাওঁ এইবোৰ হিতেশ ডেকাৰ কিতাপ পঢ়ি আমি ভাবোঁ হিতেশ ডেকাৰ এই লেখনীয়ে অসমীয়াৰ সাহিত্যৰ ভঁৰাল চহকী কৰাৰ উপৰিও আমাৰ উঠি অহা প্ৰজন্মক যথেষ্ট জ্ঞানৰ সন্ধান দিব পাৰিছে বুলি আমি অনুভৱ কৰোঁ